আমি এনেকুৱা এখন সমাজত পুথি পঢ়িছিলোঁ তেওঁ মানে পুথি পঢ়ি থাকোঁতেও তেওঁ বহুতো ঘুহুতীয়া কথা উলিয়াই থাকে আৰু তেওঁক মানা কৰিবলৈও তেওঁ বুজি নাপায় খুৰুতিয়াই কথাকেই পাতি থাকে এনেকুৱা ধৰণৰ মানুহ সা সকামত থাকিলে মানুহৰ অসুবিধা হয় আৰু বুজিবলৈও টান হয় পুথি পঢ়ি থাকোঁতে মানুহে নানান ধৰণৰ কথা পাতি থাকোঁতে পাঠকজনৰো বহুতো অসুবিধা হয় আৰু সেই গতিকে তেওঁক বহুতো বুজোৱাই বুজায় তেওঁক মানে ক কৰিব ভাল কৰিব পৰা হোৱা নাই সেই গতিকে আমি তেওঁলোকক বহুতো ৰাগা ৰাগি গালাগালি পাৰি তেওঁক বাহিৰ কৰি দিয়া হৈছে আৰু তেওঁক এনেকেও ধ এনেকেও বুজাওঁ ভাল কৰি ভাল হ'বৰ হ'লে মানুহ সদায় ভালৰ সং ল'ব লাগে আৰু ভাল পথত যাব লাগে ধৰ্ম কৰ্ম সকলোবোৰ মানুহে ভালেৰে কৰিব বিচাৰিলে ভালকেই কৰিব লাগে মানুহৰ লগত ৰাগ খং কৰি মানুহে কৰ্ম এদায় কৰিব নোৱাৰে পুথি পাতিটো মানুহে সকলোবোৰ প কাম মানুহে কাণ পাতি শুনিলেহে মানুহৰ কিছুমান অ অভিজ্ঞতা বাঢ়ে আৰু বহুতো জানিব পাৰে তেওঁলোকক বহুতো কথা কৈ মানুহে